হেল্ল' এইটো গোলাঘাট বি এছ এন এলৰ লেণ্ডলাইনৰ অফিচত লাগিছেনে হয় মই মাধৱ দাসে কৈছোঁ আমাৰ ঘৰটোৰ কাম কৰি থকা অৱস্থাত মিস্ত্ৰীয়ে কাম কৰি থকা অৱস্থাত ৱাৰ ফোনৰ ৱাৰডাল বিছিন্ন হৈ গ'ল অঁ মোৰ ঘৰটো জেকচন গ্ৰাণ্ট পোষ্ট অ'ফিচ বকিয়াল আপোনালোকে পোৰা বঙলা ফালেদি আহিব পাৰিব পোৰা বঙলাত আহি নাৰায়নপুৰ হৈ জেকচন তিনিআলি বুলি ক'লেই পাব অনুগ্ৰহ কৰি এই তাঁৰডাল সংযোগ কৰি থৈ যাওকচোন অঁ